আমাৰ অঞ্চলত বিশেষ ক্ৰীড়াকেন্দ্ৰ বুলি নাই কিন্তু আমাৰ অঞ্চলত এটা যুৱসংঘ আছে এখন ফিল্ড আছে আৰু এটা শৰীৰ চৰ্চা কৰিবলৈ জিম আছে যুৱসংঘত ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ খেলসমূহ যেনে বেডমিণ্টন টেবল টেন টেবল টেনিছ কাবাডি লুড' এইবোৰ খেলি আবেলি সময়টো পাৰ কৰে তদুপৰি অঞ্চলত হোৱা বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ এই যুৱসংঘতেই পালন কৰা হয় তদুপৰি যিখন ফিল্ড আছে তাত সকলো ধৰণৰ ডাঙৰ গে'মবোৰ যিদৰে ক্ৰিকেট হওক ফুটবল হওক এইবোৰ খেল পতা হয় তদুপৰি তাত ল'ৰা ছোৱালীবোৰে দৌৰাৰ প্ৰেক্টিচো কৰে তাৰোপৰি জিমত সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ যাব পাৰে আৰু তাত শৰীৰ চৰ্চা কৰিব পাৰে এই জিমটো আমাৰ পঞ্চায়তৰ অন্তৰ্গত আমাৰ বিধায়কে সেই জিমটো সকলো যুৱসকলৰ কাৰণে বিনামূলীয়াকৈ উপলব্ধ কৰাই দিছে